খেতি কেনেকৈ কৰিব লাগে সেইটো জানেই আপুনিও ধান কবি মূলা এইবিলাক বহুত ধৰণৰ খেতি কৰিব পাৰি খেতিৰ পৰা কিমান উন্নতি হয় কিমান মানুহ ধনী হ'ব লাগিছে খেতি দি ধান আৰু বহুত হেৰি হয় বেছিকৈ শালি ধান এই বৰা ধান এই বহুত কিবা কিবি ধান সেই কৰিব পাৰি বিভিন্ন ধৰণৰ ধান আছে মূলা আছে তাৰ পিছত কবি লাই পালেং চুকা এইবিলাক শাকো বিভিন্ন ধৰণৰ শাক পাচলিও কৰিব পাৰি ভাগে ভাগে কৰিব পাৰি কবি মূলা পাতকবি ফুলকবি বেঙেনা জ্বালা এইবিলাক চাইডে চাইডে ধুনীয়াকৈ ৰোব পাৰি কব গৰুৰ গোবৰ আমি ইউৰিয়া চিউৰিয়া দিবৰ দৰকাৰ নাই নিজৰ ঘৰৰ গোবৰ আছে সেই গোৱৰ হাল বাওঁ বাই পেলাই সেইবিলাক দিব পাৰি ধুনীয়াকৈ দিলিহে আমাৰ খেতিবিলাক ভাল হয় গতিকে আমি বস্তুবিলাক খালেও আমাৰ অপকাৰ নহয় আমাৰ গৰুৰ গোবৰৰ যিটো সাৰ সেইটো খালে আমাৰ অপকাৰ নকৰে আমি ইউৰিয়া সাৰ দিলি আমাৰ অপকাৰো কৰিব পাৰে কিমান ধৰণৰ বেমাৰ হৈছে সেইকাৰণে আমি গৰুৰ খবৰ মানে গোবৰ দি দি আমি সেই কৰিব লাগে তিথানে আমাৰ ভাল হয়